প্ৰথম প্ৰশ্নটোৰ উত্তৰ মই দিবলৈ বিচাৰিছো খুচুৰা পাইকাৰী বজাৰবোৰ হৈছে আচলতে চলাই আমি ঘৰলৈ আনো মচলাৰ পেকেটটো বা কেতিয়াবা বিস্কুটৰ পেকেট এটাকে আনো চাৰ্ফ আনো কেতিয়াবা সৰু চাবোন এটা আনো সেইখিনিকে আচলতে খুচুৰা পাইকাৰি বজাৰ সেইখিনি অৱগত কৰিব বিচাৰিছিলো আপোনালোকক আৰু দ্বিতীয় প্ৰশ্নটো ওপৰত দিয়াই আছে আৰু উত্তৰটো হৈছে গেলামাল আৰু পাচলিৰ মূল্য আচলতে বহুত বেছিয়ে এবাৰ ওপৰলৈ উঠিছে এবাৰ তললৈ নামিছে মানে ইমানে তৎক্ষণত সলনি হয় আজি যদি বিলাহীৰ দাম যদি ত্ৰিছ টকা আছে এপোৱা কাইলৈ হয়তো সেয়া দহ টকাও হ'বগে পাৰে ত' তেনেকুৱা হৈ আছে বজাৰখন আৰু ভাল বেয়া বুলিনো কি ক'ম আচলতে সলনি ইমান হঠাৎ হ'লে সকলোৰে দিকদাৰ হয় তেনেকুৱা কথা হৈছে আৰু তৃতীয় প্ৰশ্নটোৰ উত্তৰ মই দিব বিচাৰিছো যে অনলাইন বস্তুসমূহ আচলতে আমি কি ভাবোঁ যদি ভাল আহে অনলাইন বস্তুবোৰ মই ভাবো ভালে হয় কাৰণ আমি দামবোৰ ওপৰত দেখিয়ে থাকো নহয় জানো আৰু দেখিয়ে থাকো যিহেতু দামটো আমি ল'ম বা নল'ম আমি ঘৰতে ডিচিশ্যন ল'ব পাৰোঁ আৰু আমি বাহিৰলৈ ওলাই গৈ হাতত কেই টকা আছে ভাবিব লগীয়া পৰাতকৈ আমি যদি ঘৰতে থাকি যদি ম'বাইলটো চাইয়ে যদি কিবা এটা অনলাইন আনিব পাৰো সেয়া কিন্তু একো বেয়া কথা নহয় আৰু ভাল আহিলে ভালে লাগে আৰু ইয়াৰ বিষয়ে ভাল বেয়াও বস্তুবোৰ কি বুলি কোৱা হৈছে আচলতে ভাল সেয়াই যে অনলাইন কৰিলে মানে ভাল বুলিয়ে মই ভাবোঁ আৰু গোটেই কেইটাৰ ভিতৰতে যদি ক'বলৈ যাওঁ অনলাইন বজাৰৰ বিষয়েহে মই ক'ব বিচাৰোঁ মই ভালেই পাওঁ কাৰণ অনলাইন বজাৰ কৰি আমি কম বস দামী বস্তুখিনিও আমি কম দামত কেতিয়াবা অফাৰ থাকিলে আনিব পাৰো নহয় জানো ডিছকাউণ্ট যিহেতু দিয়া থাকে আৰু ভাল বেয়া সকলো তাতেই ওলাই পৰে আৰু আচলতে ৰিভিউবিলাক চাই ল'লে মানে ভাল আৰু বেয়া গ'ম পোৱা যায় সেয়াকে ক'লোঁ